ৰন্ধাৰ কামটো মই অকল মহিলাৰ বুলি নাভাবোঁ কাৰণ কিয় মহিলা পুৰুষ সকলোৱে সমান কাৰণ কিয় মাহিলাই পুৰুষৰ কামো কৰিব পাৰে পুৰুষেও মহিলাৰ কাম কৰিব পাৰে কাৰণ কিয় সকলোৱে সমানে ভগৱানে স্ৰজন কৰিছে ঠিক তেনেকৈ যেতিয়া মহিলা এগৰাকী অসুবিধাত পৰে বা বেমাৰ আজাৰ হয় তেতিয়াতো পুৰুষজনেও বনাব পাৰে কাৰণ কিয় মহিলাই যেনেদৰে কৰিব পাৰে পুৰুষেও কৰিব পাৰে তেখেতৰো হাত দুখন ভৰি দুখন দিছে সকলো সমানে ভগৱানে সৃষ্টি কৰিছে আৰু পুৰুষৰ যেতিয়া অসুবিধাত পৰে পুৰুষৰ কামো মহিলাই কৰিব পাৰে কৰোঁ বুলি ক'লে সকলো কামেই কৰিব পাৰে মই ভাবোঁ ৰন্ধা বঢ়াৰ ক্ষেত্ৰত পুৰুষ মহিলাৰ কোনো বিচাৰ থাকিব নালাগে কাৰণ কিয় মানুহৰ বিপদ আপদ সকলোৰে হ'ব পাৰে মহিলাৰ বিপদত পুৰুষজনে সহায় কৰিব লাগে আৰু পুৰুষজনে মহিলাক মহিলাই সহায় কৰিব লাগে মই দেখাত আজিলৈকে পুৰুষেও মহিলাৰ দৰেই ৰন্ধা বঢ়াৰ ক্ষেত্ৰত বহুতো আগৰণুৱা পুৰুষসকলেও এখন ঘৰত ধুনীয়াকে ৰান্ধি বাঢ়ি খুৱাই খুৱাব পাৰে সেই শক্তিটো পুৰুষসকলৰো আছে মই মোৰ মানুহজনীৰ ৰন্ধা বঢ়া কৰাত বহুতো সহায় কৰে আৰু মানুহজনেও বহুত ধুনীয়াকৈ ৰান্ধিব পাৰে মাংসৰটো মাংস হওক মাছ হওক সকলো বনাব পাৰে আৰু কেতিয়াবা মই একো কামত নালাগিলেও মোৰ মানুহজনে ৰান্ধনি কামবিলাক সকলো কৰি দিয়ে আৰু আলহী আহিলেও কেতিয়াবা যদি মোৰ অসুবিধাত পৰোঁ তেতিয়া মানুহজনেই বনাই কৰি আলহীক শুশ্ৰূষা কৰে মই ভবাত পুৰুষ মহিলা সকলোৱে একেই হ'ব লাগে আৰু সকলোৱে সকলোকে সহায় কৰিব লাগে মই ৰন্ধা বঢ়াৰ ক্ষেত্ৰত সমানেই আছে বুলি মই ক'ব পাৰোঁ